হেল্ল' বাইদেউ আপুনিতো ভূপেন হাজৰিকাক দেখা পাইছিল নহ কওকচোন প্ৰথম গানটো কি অ অ অ অ ওম অ দিয়কচোন প্ৰথম শাৰীটো কওকচোন অলপ গাই দিয়কচোন অ অলপ গাই দিয়কচোন বাইদেউ অ অ বঢ়িয়া বঢ়িয়া দিয়ক আৰু এটা দ্বিতীয় দ্বিতীয় এটা আৰু কওকচোন বৰ ইচ্ছা আৰু এটা কওকচোন আছে আছে আছে ওম ওম জগত বিখ্যাত হৈছে তেওঁ

অ অ অ অমৰ হৈ আছে সদায় আমাৰ মাজত অমৰ হৈ আছে আমাৰ মাজত অমৰ হৈ আছে অমৰ হৈ আছে তেওঁ চিৰস্মৰণীয় আমাৰ